অঁ অ' আপোনালোকৰ দোকানত বোলে চিমেণ্ট পায় অঁ মানে কি কয় ভাল ভাল চিমেণ্ট পোৱা যাব নহয় অঁ এনেই হাঁ অঁ এনে ভাল কোৱালিটিৰ চিমেণ্ট কি কি কি আছে বাৰু অঁ অঁ অঁ তাৰমানে এই মই ঘৰ এটা বনাবলৈ বনাম বুলি ভাবিছোঁ তাতে তাৰমানে চিমেণ্ট অলপমান দৰকাৰ হৈছিলে অলপমান মানে সৰহকৈ দৰকাৰ হৈছিলে বাৰু পঞ্চাছ বেগমান পাম নহয় অঁ অঁ এবেগ ল'লে ন চাৰিশ আশীকৈ পৰিব অঁ তাৰমানে মই আপুনি মই তাপা আনিবগৈ লাগিবনে আপুনি ঘৰত পেলাই থৈ যাব পাৰিব অঁ অঁ তাৰমানে কি আনিবলৈ আকৌ গাড়ী গাড়ীও বিচাৰি পাব লাগিব নহয় আপুনি যদি আপোনাৰ যদি নিজৰ গাড়ীৰ সুবিধা আছে তেতিয়া পেলাই থৈ যাব নহ'লে আৰু কিবা এটা মিলা মেলি কৰিব আৰু অঁ তাপা মোক ডালমিয়াটোহে দিব অঁ অঁ এই ভাল বুলি শুনিছোঁ ডালমিয়া চুৰীয়াবিলাক ভাল বা ৰু হ'লেও মোক ডালমিয়াটোৱে প্ৰয়োজন হৈছে অঁ সেইটোৱে দিব তাপা আৰু এই অলপমান সোধোচোন এনে বাৰু এই চিমেণ্ট বালি কিমানত কিমান মিক্স কৰিলে ভাল হয় বাৰু আপুনি যে বিকি থাকে জানে সেইকাৰণে আপোনাক সুধিছোঁ অকণমান আৰু কথাবিলাক অঁ অঁ অঁ

অঁ অঁ তাকে মই ইমান নেজানো যে অঁ আপুনি এতিয়া ধৰক বিক্ৰী কৰি থাকে জানে সেইটো কাৰণে আপোনাক সুধিছোঁ আৰু অকণ অঁ ঠিক আছে তেতিয়াহ'লে আপুনি কি কৰিব মই পেলাই তৈ যাবনে মই আনিবলৈ যাম অঁ মই চাওঁ বাৰু কাৰণ কেলৈ মই ফোন কৰি সুধি চাওঁ যদি গাড়ী পাওঁ লৈ যাম নহ'লে আপুনি নিজে পেলাই হৈ যাব অঁ ঠিক আছে হ'ব দিয়ক অঁ মই আকৌ ফোন কৰিম আপোনালৈ ঠিক আছে হ'ব দিয়ক